শাক পাচলি ৰুবলৈ মই ভাল পাওঁ মানে গছত আকৌ জলকীয়া পুলি ৰুবলৈ ভাল পাওঁ মানে বিভিন্ন ৰকমৰ গছপুলি ৰুবলৈ মই বহুত ভাল পাওঁ গছত যেতিয়া বস্তুবিলাক লাগি থাকে ফল হেৰিবিলাক শাক পাচলিবিলাক লাগি থাকিব ফলহাৰবিলাক লাগি থাকিব মই চাই খুব ভাল পাওঁ আৰু কেতিয়াবা অসুবিধা হ'লে তাৰপৰাই আমি চিঙি আনি ঘৰত খাব পাৰোঁ সেইটো কাৰণে মানে গছপুলি মই ৰুব ৰুবলৈয়ো ভাল পাওঁ মানে এই ডাঙৰ হ'লে দেখিবলৈ ভাল লাগে শুৱনি লাগে আৰু ফুলৰ পুলি ৰুবলৈ ভাল পাওঁ ফুলবিলাক যেতিয়া ফুলিব তেতিয়া ঘৰখন শুৱনি হৈ পৰে সেইটো কাৰণত মানে মই বহুত ভাল পাওঁ আৰু গছপুলি ৰুই যে মই অতি ভাল পাওঁ যে গছ গছনিবিলাক থাকিলে ঘৰৰ মানে মানে কেউটা কাষে মানে ভাল লাগে দেখিবলৈ সৌন্দৰ্য আহে সেইটো কাৰণে মই ভাল পাওঁ ৰুই